মই সচৰাচৰ খোৱা বোৱাৰ ক্ষেত্ৰত বা ৰন্ধা বঢ়াৰ ক্ষেত্ৰত প্ৰেছাৰ কুকাৰেই ব্যৱহাৰ কৰোঁ কিয়নো প্ৰেছাৰ কুকাৰ ষ্ট'ভত বনাবলৈ সহজ আৰু ইয়াক ব্যৱহাৰ কৰিবলৈও সহজ আৰু আজিকালি বিশেষকৈ ন'ন ষ্টিকি কুকাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ হৈছে এই কুকাৰ ব্যৱহাৰৰ ফলত আমাৰ পৰম্পৰাগত যি বাচন বৰ্তন বা পাত্ৰ ব্যৱহাৰ কৰা হৈছিল সেইবোৰ লাহে লাহে লোপ পাই আহিছে আৰু বৰ্তমান সময়ত বেছিভাগ যিহেতু গেছ ব্যৱহাৰ কৰা হয় সেয়েহে কুকাৰৰ ব্যৱহাৰো বেছি বে বেছি হৈ উঠিছে বৰ্তমান সময়ত খোলা পাত্ৰ সেইবোৰ ঠাইতে ব্যৱহাৰ কৰা হয় য'ত গেছৰ ব্যৱহাৰৰ সলনি খৰি ব্যৱহাৰ কৰা হয় আজিকালি বেছিভাগ পৰিয়ালতে বা ৰান্ধনীঘৰতে কুকাৰ ব্যৱহাৰ কৰা দেখা যায় কোৱা হয় যে কুকাৰতকৈ খোলা পাত্ৰৰ যি ৰান্ধনী ৰন্ধনশৈলী সেয়া বেলেগ হয় আৰু সঁচা কথা ক'বলৈ গ'লে খোলা পাত্ৰত বা মুকলি পাত্ৰত যেতিয়া ৰন্ধা হয় সেই খাদ্যৰ সোৱাদ দুগুণে বৃদ্ধি হয় সেয়েহে ময়ো এতিয়া প্ৰায়ে বা সুস্বাদু বস্তু খাবলৈ বিচাৰিলে খোলা পাত্ৰটো ব্যৱহাৰ কৰোঁ কিন্তু বৰ্তমান যিহেতু কামৰ ঠাইৰ ব্যস্ততাপূৰ্ণ জীৱন জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে সেয়েহে মই বৰ্তমান সময়ত প্ৰেছাৰ কুকাৰেই ব্যৱহাৰ কৰি আহিছোঁ